দাদা মোৰ নহয় এটা অৰ্ডাৰ আছিলে ম'ম' এইটো মোৰ কেনচেল কৰিব বিচাৰিছোঁ এইটো আপুনি হেৰি অঁ হয় হয় এইটো আপুনি মোৰ না গুগল পে' কৰি দিব চাই পাৰিব ন অঁ অঁ অঁ অঁ হয় হয় ঠিক আছে তেনেহ'লে মই গুগল নম্বৰটো কৈছোঁ ম'ম' নম্বৰটো হ'ল অৰ্ডাৰ নম্বৰটো হ'ল ওৱান টু থ্ৰী ফাইভ দেই আকৌ এইটো আপুনি পঠাই দিলে ভাল হয় গুগল পে' কৰি দিব মোৰ একাউণ্ট নম্বৰটো দি দিওঁ নি অঁ অঁ ঠিক আছে মই দি আছোঁ এক তিনি চাৰি পাঁচ

সাত আঠ ন জিৰ' শূন্য দেই মোৰ কিবা ভুলো হ'ব পাৰে সেইটো হেৰি কৰি ল'ব আৰু আপুনি দেই অঁ অঁ পঠালে ভাল হয় অঁ অঁ অঁ ঠিক আছে আপুনি ফোন কৰিলেও হ'ব আপুনি নহ'লে মোক ফোন কৰিব নাপালে দেই মোৰ নম্বৰটো আপোনাৰ আছেই মই নিদোঁ আৰু আপোনাৰ নম্বৰটো অঁ অঁ আছে ন অঁ অঁ অঁ নাপাহৰিব দেই ঠিক আছে অলপ পঠাই দিব